হয় আমাৰ খেলসমূহে শাৰীৰিক মানসিক বিকাশ কৰে যেনে আপোনাৰ ফুটবল খেল ভলীবল খেল ক্ৰিকেট খেল লুডু গুটি চেৰেং গুটি তেনেকুৱা ধৰণৰ খেলসমূহ আছে সেইবোৰ খেলিলে এনেও আপোনাৰ শাৰীৰিক মানসিক বিকাশ সাধন হয় আপোনাৰ স্বাস্থ্য ভালে থাকে তাৰপিছত আপোনাৰ এতিয়া ক্ৰিকেট খেলত খেলিবলৈ গ'লে আমি বেট ধৰাও হয় বল দিয়াও হয় ফিল্ডিং কৰাও হয় তেনেকুৱা ধৰণৰ গোটেইখিনি কৰি মেলি সবেই খেলি মেলি থাকিলে এনেও স্বাস্থ্যবোৰ ভালেই থাকে মানুহৰ ঘৰতে সোমাই মেলি থাকিলেতো ইমানখিনি মানে ভাল নহয় ন' ঘৰতে সোমাই মেলি থাকিলে অলপ খেলিবলৈ মেলিবলৈ ওলাই গ'লেহে তেতিয়াহে ভাল লাগে সবৰ লগতে মিলিজুলি খেলিব পৰা যায় সেইখিনিকে তাৰপিছত আপোনাৰ হকী হওক হকীটো খেলি আৰু ভাল লাগে তাৰপিছত ফুল ফুটবল হওক ফুটবল খেলিও আৰু ধুনীয়া লাগে সেইখিনি খেলি পেলাই সবৰ লগতে ভালে লাগে সবৰ লগতে ফূৰ্টি কৰাও হয় খেলাও হয় আপোনাৰ স্বাস্থ্যটোও ভালে থাকে অকণ দৌৰা ধাপৰাও কৰিব পাৰি সেইখিনি পৰা ধৰি মানে বহুতখিনি মানে সুবিধা হয় আৰু স্বাস্থ্যৰ কাৰণে সেইখিনিয়ে আৰু